হেল্ল' যোৰহাট ৰেষ্টুৰেণ্টৰ মেনেজাৰ হয়নে বাৰু বৰ্তমান আপোনালোকৰ ৰেষ্টুৰেণ্টখন খোলা নে বন্ধ মই যোৰহাট চৰাইবাহিৰপৰা কৈছোঁ ইয়ালৈকে আপোনালোকে ফুড ডেলিভাৰ কৰে নেকি মোক কেইটামান আপোনালোকৰ তাৰপৰা বস্তু লাগিছিল ফ্ৰাইড ৰাইচ এটা বাটাৰ নান এটা আৰু পিজ্জা এটা আপোনালোকে এই এড্ৰেছটোত ফুড ডেলিভাৰী কৰিলেও হ'ব